অসমলৈ আহোমসকল অহা দিন ধ দিনৰ পৰাই অসমত অসমীয়া ভাষাটো চলি আছে অসমীয়া ভাষা দুটা ৰূপতে হৈছে কথিত ভাষা আৰু লিখিত ভাষা কথিত ভাষা হৈছে আমি যোনখিনি মুখেৰে কথা কওঁ সেইখিনি হৈছে কথিত আৰু যোনখিনি আমি বহীত লিখোঁ সেয়া হৈছে লিখিত ভাষা এতিয়া আজিকালিৰ ল'ৰা ছোৱালীয়ে স্কুল কলেজত অসমীয়াটোতো সিহঁতে টানেই পোৱা হৈছে গাঁও অঞ্চলতহে অসমীয়া ভাষাটোৰ প্ৰাধান্য আছে এতিয়া অসমীয়া ভাষাত ঠাইভেদে ভাষা বেলেগ বেলেগ হয় এতিয়া গোৱালপাৰাত গোৱালপাৰা টাই গোৱালপৰীয়া হয় এতিয়া কামৰূপৰ ফালে কামৰূপীয়া ঠিক তেনেদৰে সকলো ঠে ঠাইভেদেহে ভাষা বেলেগ বেলেগ হয় এতিয়া আমি অসমীয়া ভাষাটো সংৰক্ষণ কৰিবলৈ হ'লে আমি নিজৰ ভাষাটো নিজে উচ্চাৰণ বা শব্দ লিখোঁতে হওক কওঁতে হওক স্পষ্ট হ'ব লাগিব তেতিয়াহে আমি অসমীয়া ভাষাটো অসমীয়া শব্দবিলাক আমি স্পষ্টকৈ ক'লেহে আমি নিজৰ ভাষাটো সংৰক্ষণ কৰিছোঁ বা কৰিব পাৰিম বুলি আমি ক'ব পৰা হয় যেতিয়া আহোমসকল আহিছিলে তেতিয়া প্ৰথমতেই অসমীয়া ভাষা আৰম্ভ হোৱাৰ পৰা বুলি আমাৰ অসমত অসমীয়া ভাষাই প্ৰচলন হৈ আছে বা আমি অসমীয়াখিনি কৈ নিজৰ ভাষাটো বুলি স্বীকৃতি দিছিলে আমাৰ অসমীয়া ভাষাটোৱে স্বীকৃতি হৈছিলে ঠিক তেনেদৰে এতিয়া ঠাইভেদে বেলেগ বেলেগ হয় এতিয়া গাঁও অঞ্চলত প্ৰাধান্য অসমীয়াটো বেছি হয় ঠি তেনেকৈ টাউন অঞ্চলত কম হয় আমি এতিয়া নিজৰ ভাষাটো নিজে সংৰক্ষণ কৰিবলে হ'লে নিজৰ ভাষাটোত বেছি গুৰুত্ব দিব লাগিব তেতিয়া হ'ব